অঁ অঁ মই এই আশা বাইদেৱে কৈছিলোঁ অঁ এই ওপৰৰপৰা মানে হেল্থ কেম্প এটা পাব লাগে তোমালোকৰ স্কুলতে পাতিম বুলি ভাবিছিলোঁ অহা দেওবাৰে মানে পাৰিম নে

অঁ সৰু ল'ৰা ছোৱালীবোৰ আকৌ ডাঙৰেও পাৰিব

অঁ এই হেৰিয়াৰপৰা এজন ডাক্তৰ আহিব মানে অঁ অঁ তাত পাছি বজাৰৰপৰা আহিব তাত এইবোৰ দাঁতৰ চকু কাণৰ তেনেকৈ চাব ওচৰত মানে বয়সস্থ মানুহ আছে নহয় অঁ এই খবৰ দিব পাৰিবা নহয় অঁ মানে মানুহ কেইজনমান হ'লে মানে এনেই ভাল লাগে চাবলৈয়ো ভাল পাব আকৌ দেখাবলৈয়ো অঁ পাৰিব অঁ পাৰিব কিবা যদি প্ৰব্লেম আছে অঁ এনেই পাৰিব অঁ তাৰাপৰা আকৌ ওচৰ এনেকৈ খুৰী বৰমা আইতাহঁতি যদি আছে তেনেকৈ খবৰ দি দিবা চব চাব বুলি কবা অঁ অহা দেওবাৰে আকৌ সৰু কিছুমান অঁ আকৌ কিছুমান সৰু ল'ৰাও এতিয়া সেইবোৰ ঠাণ্ডাত জ্বৰ কাহ চৰ্দি হৈ আছে যে সেইবোৰ দেখাই ল'ব পাৰিব ফ্ৰীকৈ দেখাব পাৰিব বাৰু পইচা পাতি তেনেকৈ নেলাগে ফিজ ওপৰৰপৰা অৰ্ডাৰ আহিছে হেৰি কৰিবলৈ পাতিবলৈ অঁ অঁ সেইদিনা পাৰিবা নহয় দেওবাৰ দিনা অঁ এনেই মানুহ কিমান গোট খুৱাব পাৰিবা বাৰু অঁ অঁ আগতীয়াকৈ খবৰটো দি দিলেহে সিহঁতিও হেৰি হ'ব আগতীয়াকৈ গম পাব ন'হলে আকৌ লগালগ খবৰটো দিলে মানে কিছুমানৰ আকৌ আহিবলৈ প্ৰব্লেমো হয় নহয় আগতীয়াকৈ ধৰ দুদিন বা এদিনৰ আগত খবৰ দি দিলে মানে তেতিয়া আহিবলৈ সুবিধাও হ'ব সিঁহতৰ কিছুমানৰ আকৌ অসুবিধা হয় নহয় খোজকাঢ়িব নোৱাৰে মানুহ মানুহ লাগিব লগত আহিবলৈ তেনেকুৱা অঁ হ'ব দিয়া তেতিয়াহ'লে